মই সৰু থাকোঁতেই ক্লাছ এইট নাইন মানত থাকোঁতেই আমি উৰিষ্যালৈ বাছেৰে ভ্ৰমণ কৰিছিলোঁ আৰু ইমানেই ভাল লাগিছিলে তলতো ছিট ইমান ধুনীয়া আৰামদায়ক আৰু ওপৰতো ছিট ইমান ধুনীয়া আৰামদায়ক শুই শুইয়ো যাব পাৰি ইমান ধুনীয়া ছিট ইমান ধুনীয়া খিৰিকি আৰু ষ্ট'ৰেজ কেইটাতো ভালেই আৰু চালকৰ আসনটোতো আৰু ধুনীয়া আছিলে আৰু চালক তিনিজনমান আছিলে কাৰণ ইমান দূৰ আছিলে ন সেইটো কাৰণে চালক তিনি চাৰিজনমান ৰাখিছিলে আৰু খুবেই ভাল লাগিল ভ্ৰমণ কৰিকেনে